মই চিনি পোৱা কাৰোবাৰ কলেজৰ ডিগ্ৰী আছে কাৰণ মই ভাবোঁ যে তেওঁলোকৰ জীৱনত এই ডিগ্ৰীয়ে বহুতো দিশত আগবঢ়োৱাত সুযোগ দিব পাৰে বৰ্তমান চাব গ'লে ডি এই ডিগ্ৰীৰ ক্ষেত্ৰত আজিকালি যিবোৰ চৰকাৰী চাকৰিৰ ব্যৱস্থা দিয়া হৈছে যিবোৰ ডিগ্ৰীৰ ডিগ্ৰী শিক্ষা দিয়া হৈছে সেই ডিগ্ৰীটো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থাৰ্ড গ্ৰেডৰ চাকৰি দিয়া হয় আৰু এই থাৰ্ড গ্ৰেড চাকৰিত ডিগ্ৰীৰ চাৰ্টিফিকেটখন প্ৰমাণপত্ৰখন বহুত দৰকাৰ

বেছিভাগ ক'বলৈ গ'লে আমাৰ এই ডিগ্ৰীৰ যি ক্ষেত্ৰতে চাব নাযাওঁ কিয় ডিগ্ৰী থাকিলে আমাক সকলো স্থানতে দিশবোৰ আগবঢ়োৱাত সহায় কৰিব

মই ভাবোঁ যিসকলৰ ডিগ্ৰী আছে তেওঁলোকে জীৱনত ভাল কৰিবই মানুহৰ এটা এটা লক্ষ্য থাকে যিবোৰ লক্ষ্যত আগবাঢ়িবলৈ ডিগ্ৰীৰ প্ৰমাণপত্ৰখন লাগিব কিছুমানে ভাবে যে এই ডিগ্ৰী থাকিলেই সকলো নহয় কিন্তু সবৰে মনৰ ইচ্ছা বেলেগ বেলেগ থাকে সেইবাবে মই ভাবোঁ ডিগ্ৰীৰ প্ৰমাণপত্ৰখন ডিগ্ৰী থকাটো জীৱনত ভাল তেওঁলোকৰ বাবে হৈছে